হেল্ল' অ'ই হেৰি নহয় দীপা তই হেৰি ফচল বীমাৰ যোজনাটো কৰিলিনে নাই বাৰু অঁ মই কৰিলোঁ কেলৈ তহঁতৰ ওচৰ পাঁজৰৰ মানুহবোৰে কোৱা নাই নেকি তই গম নাপালি নেকি ই মই আকৌ কেনেকৈ জানো মই ফোন কৰিবলৈও সেইকেইদিন মোবাইলত পইচা নাছিলে তাপা মই ভাবিছোঁ তই কৰিলি বুলি ভাবিছোঁ ওচৰ পাঁজৰ বোলো বুলি মানুহবোৰে কৰিলেনে এই আমি নদীৰ কিনাৰৰ মানুহ এইটো কৰি থ'লে ভাল ফচল বীমাৰ যোজনা হয় এতিয়া মই অঁ মই যোৱা বছৰ কৰি থৈছিলোঁ যে এই এজন কম্পিউটাৰ লৈ মানুহ এজন আহে অঁ তাত মানুহজনে তোৰ ডকুমেণ্টছ আধাৰ কাৰ্ড বেংক পাছবুক আৰু কিবা পইচা হেৰি খাজনা দিয়াৰ ৰচিদ জামাবন্দী সেইকেইটা ল'ব আৰু উপৰঞ্চি পইচা দুশ লয় অঁ তই কৰি কৰিবি নহ'লে আহিলে মই মানুহজন যদি আহে আমাৰ এইফালে গাঁৱলৈ তেতিয়া মই নহয় মই ভাবিছোঁ কি হেৰি নহয় মই ভাবিছোঁ তই কৰিবিয়ে তহঁতৰ ওচৰৰ মানুহবোৰে কৰিব এইটো আজিকালি সবে কৰে ময়ো জনা নাছিলোঁ নহয় এই আমাৰ গাঁৱৰ এই গাঁওবুঢ়াজনে মোক ক'লে বোলে তই এনেকৈ এনেকৈ কৰিবি তহঁতি নদীৰ কিনাৰৰ মানুহ বানপানীয়ে ধান চান মাৰিলে বোলে কিবা পাবি মই পালোঁও নহয় ধান পালোঁ নেকি এক কুইণ্টেলমান হ'ব নেকি ধান দিলে তাপা আৰু পইচাও কেইটকামান দিছে বেছি নহয় পোন্ধৰ হেজাৰমান দিছে তাকেহে আকৌ মই ধান লগাম বুলি ভাবিছোঁ তই হেৰি নহয় তহঁতৰ কেলৈ গাঁওবুঢ়াক সুধিবিচোন তই তাকে ধানৰ এই আ আমি যেনেকৈ খেতি কৰোঁ ৰুইছিলোঁ আগতে তেনেকুৱাই খালী এইটো অকণ উন্নত জাতৰ ধান দিছে অকণ ভাল হ'ব বোলে ৰুলে মানে এইটো আকৌ পানী চানী বাঢ়িলে নমৰে বোলে অলপ ভাল ধানটো অঁ অঁ মই ক'ম বাৰু দে তেতিয়া হ'ব দে হেঁ কঠীয়া অকণমান দ মাটিতে পাৰিছোঁ অঁ ঠিক আছে হ'ব দে মই যদি আকৌ মানুহজন আহে মই তহঁতৰ তালৈ লৈ যাম দেই তই ওচৰ পাঁজৰ আৰু দুঘৰমান মানুহ উলিয়াবি শুনিছ দে ঠিক আছে হ'ব দে অঁ